হয় মই আপোনাৰ দহ বছৰমান আগৰ পৰাই সাঁতুৰিবলৈ শিকিছোঁ কাৰণ মোৰ মানে সৰুৰ পৰাই সাঁতোৰ শিকাটো বহুত আগ্ৰহ আছে সেইকাৰণে মানে মই সাঁতুৰিবলৈ বহুত মানে ট্ৰাই কৰোঁ আৰু দেউতাই মোক শিকাইছে সৰুৰ পৰা ধুনীয়াকৈ সাঁতুৰিবলৈ আৰু মই সেইধৰণে সাতুৰি পেলাই যাওঁ আৰু আৰু নোৱাৰিলে দেউতাই পাছফালে আপোনাৰ টিউব বান্ধি দিয়ে টিউবেদিনি ধুনীয়াকৈ সাঁতুৰি মেলি থাকিব পাৰোঁ যেতিয়াৰ পৰা পৰা হ'লোঁ আৰু তেতিয়াৰ পৰা দেউতাই আৰু পূৰা মাজলৈকে এৰি দিয়ে আৰু নিজে সাঁতুৰি মেলি যাওঁ গৈ মেলি আৰু ধুনীয়াকৈ সাঁতোৰ চাঁতোৰ শিকোঁ আৰু তেনেকুৱা আৰু তাৰপিছত আপোনাৰ দেউতাই আৰু এদিনতো পানী খাবলৈ ধৰিছোঁ দেউতাই আৰু এনেকৈ কৰি কাপোৰ চাপোৰ খুলি পেলাই মোক ধুনীয়াকৈ বচাইছেগৈ তাৰপিছত আহি পেলাই আৰু বহুতখিনি পানী খালোঁ পানী খাই মেলি আৰু মানে অৱস্থা বেয়া হৈ গৈছেগৈ তাৰপিছত মানে সেইটোৱে আৰু সাঁতুৰিব জানিলে নামিব লাগে পানীত নহ'লে আৰু নেলাগে নামিব নেজানিলে বহুত বিপদ আছে মানে নেজানিলে বহুত বিপদ আপোনাৰ মানে মৰাৰ সম্ভাৱনা থাকে ছ' সেইকাৰণে মানে পানীত নামিব নালাগে পতককৈ নানা নাজানিলে সেইকাৰণে জানিলে মেলিলে আৰু নামিব লাগে নাজানিলে একেবাৰে নালাগে তো মানে সেইখিনিয়ে আৰু ভালকৈ মানে শিকি ল'ব লাগে তাৰপিছত নামিব লাগে পানীত নহ'লে মানে নামিলে বহুত দিগদাৰ আছে মানে মৰাৰ সম্ভাৱনা থাকে আৰু মানে ওচৰত কোনোবা এটা থাকিব লাগে ধৰক আপুনি পানী চানী খাবলৈ ধৰিছে তেতিয়া মানে আপোনাক ধুনীয়াকৈ বচাই মেলি আনিবগৈ তেনেকুৱা ধৰণৰ আৰু তেতিয়া মানে প্ৰব্লেম নাথাকে কোনো সেইকাৰণে ওচৰত কোনোবা এজন বা লগৰ বা কোনোবা এটা থাকিব লাগে তেতিয়া ধৰক পানী চানী খাবলৈ মেলিবলৈ ধৰিলেও ধুনীয়াকৈ বচাই মেলি গৈ পেলাই আনেগৈ আৰু নহ'লে আৰু কেনেবাকৈ পানী চানী খাইতো মৰিলে বহুত ডাঙৰ কথা হৈ যাব ঘৰখনৰ বদনাম হ'ব তাৰপিছত আপোনাৰ যদি লগত কোনোবা এটা যায় তাৰ ঘৰৰ মানুহেওতো তাক গালি পাৰিব আমাৰ ঘৰৰ মানুহেও তাক গালি পাৰিব ঠিক তেনেকুৱা কথা আৰু সেইকাৰণে মানে জানিলে মেলিলে নামিব লাগে নহ'লে আৰু পানী মানে আৰু নামিব একেবাৰে নালাগে বহুত ভয় আছে সেইখিনিয়ে আৰু সিমানখিনিকে আৰু কৈছোঁ আৰু দিয়ক থেংক ইউ